ঘৰত এখন বাগিছা কৰি পেলাই বহুতখিনি ৰাহি কৰিব পাৰি কাৰণ ঘৰত হোৱা বাগিছাত হোৱা বস্তু আমাৰ স্বাস্থ্যৰ কাৰণে বহুত উপকাৰী হয় আৰু কম খৰচতো কিছুমান বস্তু আমি কৰি ল'ব পাৰোঁ কিয়নো বজাৰৰ পৰা কিনি অনা বস্তুত বহুতখিনি ৰাসায়নিক সাৰ মিহলি হৈ থাকে ঘৰত আমি গোবৰ মাটিৰে এখন বাগিছা কৰি তাত কিছুমান দৰকাৰী বস্তু ৰুব পাৰোঁ বা পু পুতিব পাৰোঁ সেই বস্তুখিনি বা ধুনীয়া ধুনীয়া ফুলো ৰুব পাৰোঁ ঘৰ এখনত বাগিছা এখন বহুতে দৰকাৰী দেখাত তাৰমানে মনোৰম এটা আনন্দ আহে বাগিছাখন দেখা পালে আৰু ৰাতিপুৱা শুই উঠি পানী দি পেলাই সময়খিনিও যায় বেলেগ চিন্তা নাহে বাগিছাখনত ব্যস্ত হৈ থাকিলে এনেকৈ এখন ঘৰত ভাল বাগিছা পাতি কম খৰচতে নিজৰ দৰকাৰী বস্তুখিনি গোটেই ঘৰতে পাব পাৰি